ব্যৱসায়ত মহিলাসকলে কেনেকৈ জড়িত হ'ব লাগে আজি ধৰি লওক প্ৰথম আপুনি হাঁহ পুহিলে বা কুকুৰা ল'লে বা ছাগলী ল'লে গাহৰি ল'লে তেনেকৈয়ে আজি কুকুৰা দুজনী ল'লে তে কুকুৰা দুজনীয়ে ধৰি লওক আজি দহটা পোৱালি কণী পাৰিলে কণী পৰাৰ পাছত পোৱালি উলিয়ালে আজি এজনী ছাগলীয়ে যদি দহটা অ' কুকুৰাই যদি দহটা পোৱালি উলিয়ায় দহটা পোৱালিৰ ভিতৰত ধৰি লওক আপুনি ডাঙৰ কৰি পালন কৰি আপুনি সিহঁতক যেনেকৈ ডাঙৰ কৰিব লাগে তেনেকৈ ডাঙৰ দীঘল কৰি তেওঁলোকক যদি বিক্ৰী কৰে এজনী কুকুৰাত যদি এশ টকাকৈ পইচা পায় তেতিয়া দহজনী কুকুৰাত এশকৈ এহেজাৰ টকা আৰু দুজনী তোমাৰ বিছ বিছটা পোৱালিত বিকিলে দুহেজাৰ টকা তেনেকৈ ব্যৱসায় চলাই যাব লাগে আৰু ছাগলী পুহিলোঁ ধৰি লওক ছাগলী পুহি যদি ছাগলী তেনেকৈ পোৱালি দিয়ে পোৱালি দিয়া ছাগলী বিক্ৰী কৰিও নিজেই ঘৰখন সম্পূৰ্ণৰূপে চলাই যাব পাৰে আৰু তেনেকৈয়ে ব্ৰইলাৰ আপুনি পুহিব পাৰে ব্ৰইলাৰ পুহিও তেনেকৈ ভালকৈ লালন পালন কৰি তেওঁলোকক ডাঙৰ কৰি কেনেকৈ তেওঁলোকক আপডাল কৰিব লাগে খোৱাৰ ব্যৱস্থা কেনেকৈ দিব লাগে তেনেকৈ কৰি মেলিয়ে তেওঁলোকক আমি যদি তেনেকৈ পুহি মেলি ডাঙৰ কৰোঁ আৰু যদি তেনেকৈ বিক্ৰী কৰোঁ বিক্ৰী কৰি আমি দুটকা পইচা ইনকম হ'ব ইনকমৰ পইচাটোৱে আমি সম্পূৰ্ণ ঘৰখন ধুনীয়াকৈ চলাই যাব পাৰিম আৰু তেনেকৈয়ে যদি গাহৰি আজি পুহিলোঁ গাহৰি পুহি যদি আজি গাহৰি এজনী পুহিলে ঘৰত যদি আমি পোৱালি দিয়াওঁ পোৱালি দিয়ালেও চাৰিটাকৈ পোৱালি দিলেও চাৰিটাত পাঁচ হেজাৰকৈ বিছ হাজাৰ টকা তেনেকৈয়ে মানে ঘৰখন সম্পূৰ্ণ উন্নত পথলৈ আহিব বুলি আশা কৰোঁ আৰু মই তেনেকৈয়ে সম্পূৰ্ণ কুকুৰা হাঁহ গাহৰি ছাগলী তেনেকৈ পুহিয়ে গোটেই ঘৰখন সম্পূৰ্ণ ৰূপে চলাই গৈছোঁ আৰু এটা কথা অকল মাইকীজনীয়ে যে ইনকম কৰিব লাগে বা মতাটোৱে যে ইনকম কৰিব লাগে সেইটো কোনো কথা নাথাকে আজি মতায়ো কৰিব লাগিব মাইকীয়েও কৰিব লাগিব দুয়োটাই যদি ইনকম দুই ফালৰপৰা যদি কৰে তেতিয়া খাৰ কোনো মানুহৰে মানে হেৰি নাথাকে আজি বা কষ্ট আজি কিবা এটা বস্তু লওঁ বুলি ক'লেও তেনেকৈ বা খাওঁ বুলি ক'লেও তেনেকৈ মানে খাবপৰা হেৰি এটা থাকে বুলি আশা কৰোঁ এতিয়া ধৰি লওক আমি এতিয়া মই দুটকা যদি ইনকম কৰোঁ মানুহজনে যদি দুটকা ইনকম কৰে তেতিয়া আমি দুয়ো আমি ইনকমৰ পইচাই যিটো থাকি যায় বাকী খৰচ কৰি মেলি ঘৰখনৰ সেইটো পইচা আমি দুটকা সাঁচি সেই পইচাটোৱে আমি আজি কিবা ঘৰৰ বস্তু সম্পত্তি এটা লওঁ বুলি ক'লেও আমি ল'বপৰা আশা এটা থাকে আৰু আমি যদি তেনেকৈয়ে ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি আৰু দুটকা ইনকম কৰিলে ল'ৰা ছোৱালী পঢ়াৰপৰা আদি কৰি সম্পূৰ্ণ দায়িত্বখিনিটো আমিয়ে ল'ব লাগিব আমিয়ে ল'ম আৰু তেনেকৈয়ে ল'ৰা ছোৱালী পঢ়া পঢ়াই মেলি ডাঙৰ দীঘল কৰাটো আমাৰ দায়িত্ব আৰু তেনেকৈয়ে ল'ৰা ছোৱালী বনাব লাগিব পঢ়া ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত অকল যে পঢ়িবই লাগে সেইটোও নহয় মানে তেওঁলোকেও কিবা অলপ শিকিলে জানিলে অলপ ভাল আৰু তেনেকৈয়ে আমাৰ গাঁৱতো আমাৰ আছে তেনেকুৱা মহিলা আৰু তেনেকৈয়ে আমাৰ ইয়াত গাঁৱত তেনেকৈয়ে সম্পূৰ্ণ দায়িত্ব লৈ ঘৰখন তেওঁলোকৰ মতা মাইকীৰ মাজত তেওঁলোকে সম্পূৰ্ণ গৰু মাইকী মানুহজনীয়ে পুহিছে গৰু ছাগলী কুকুৰা হাঁহ আৰু মানুহটোৱে আজি ইনকম কৰিছে ব্যৱসায় কৰিছে তেনেকৈয়ে তেওঁলোকেও এখন ধুনীয়াকৈ ঘৰ সংসাৰ চলাই গৈছে আৰু তেনেকৈয়ে ধৰি লওক আজি এজনী নহয় ইজনীক আজি দেখিছে আৰু সেইজনীও তাইক দেখিয়ে সম্পূৰ্ণ দায়িত্বখিনি তেনেকৈ কৰি গৈছে আৰু ঘৰখন সম্পূৰ্ণৰূপে চলায়ো গৈছে আৰু সেইকাৰণে সদায় মহিলাই অকল যে মানুহজনৰ ওপৰতে নিৰ্ভৰ কৰি থাকিলে নহ'ব তেওঁ ওপৰ মানুহ মাইকীও মানে মানুহজনীয়েও কৰিব লাগিব আৰু মানুহটোৱে সম্পূৰ্ণ কৰিব লাগিব মানে কি হ'ল আজি ইনকমটো যদি মানুহজনীয়ে দুটকা মানুহজনে আনে এফালৰপৰা যদি মানুহজনী মানুহজনীয়েও যদি ইনকম এটা কৰে আৰু সৰু সুৰাকৈ যদি অকণমানি দোকানো এখন খুলি লয় তেনেকৈয়ে আজি গোটেই ঘৰখন চলি যাব আৰু এতিয়া মই হাঁহ পুহিলোঁ কুকুৰা পুহিলোঁ তাৰে দুটকা পইচা ইনকম হ'ল ইনকম হোৱাৰ পাছত মই এখন দোকান খুলিলোঁ দোকান খোলাৰ পাছত যে একেদিনাই যে বহুত লাভ বিচাৰিলে নহ'ব তাত দুটকা এটকা দুটকা এটকা তেনেকৈ থৈ থৈ আজি নিজৰ যিকোনো বস্তুৱেই হওক লাগতিয়াল বস্তুৰ ল'বপৰা শক্তি এটা হ'ব আৰু মহিলা মানে সাহস হ'ব লাগিব যদি সাহসী মহিলা হয় তেনেকৈয়ে ঘৰখন গোটেই ঘৰখন চলিবলৈ মানে চিন্তা নাথাকে অকল হওক নোৱাৰিম যে নকৰোঁ যে মানুহজনে ইনকম কৰি আনিব সেইটো ক্ষেত্ৰত নহয় আজি যদি ময়ো ওলাই যাওঁ ইনকমৰ ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত মানুহজনো যদি যায় তেতিয়াতো আমাৰ একো চিন্তা নাথাকে তো টকা পইচা ঘৰখনলৈ আহিব আৰু আমি সকলোৱে মিলি আমি একেলগে কিবা এটা আজি খাম ল'ম বুলি সকলোৱে মানে ভাল লাগে ভাল লাগিব সেইটো কাৰণে আমাৰ ইয়াতো বহুত মহিলা আছে তেনেকৈয়ে আমাৰ ইয়াত এগৰাকী দুগৰাকী নহয় ইজনী ইগৰাকীক দেখি সিগৰাকী সিগৰাকীক দেখি সিগৰাকী তেনেকৈয়ে আমাৰ ইয়াত মহিলাই সম্পূৰ্ণ ঘৰখন চলাই আছে আৰু ল'ৰা ছোৱালী আদি কৰি সম্পূৰ্ণ দায়িত্ব পালন কৰি গৈ আছে সংসাৰ ধুনীয়াকৈ চলি আছে আৰু তেনেকৈয়ে আজি মই যেনেকৈ সৰুকৈ দোকান এখন খুলিলোঁ দোকানখনৰপৰাই আজি বস্তু পাতি আনি মেলি যি এটকা থাকে সেই পইচা টকাই মই ৰাখি আজি এখন সৰুসুৰা গাড়ী এখন ল'ব পাৰিছোঁ আজি মই কিবা এটা বস্তু ঘৰৰ সম্পতি মোৰ ঘৰলৈ আনিছোঁ ঠিক তেনেকৈ সকলো মানুহে নিজেই কৰ্ম কৰিব লাগিব আৰু মহিলায়ো ঘৰত অকল বহি থাকিলে নহ'ব আজি মহিলাই ধৰি লওক তাঁত এখন লগাই তেওঁ আজি দহখন যদি গামোচা লগালে গামোচা লগোৱা তাত দহখনত এহেজাৰ টকা খৰচ হ'ল কিন্তু তাত বিকিলে কিমান পাব পোন্ধৰশ টকা পাব পাঁচশ টকা প্ৰফিটত আহিলে সেই তেনেকৈয়ে ঘৰখন চলাব লাগিব আৰু এনেই বহি থাকিলে বা শুই থাকিলে যে আমাক কোনোবাই দিব দুটকা পইচা আমি সেইটো কেতিয়াও ভাবিব নালাগে আৰু সেইটো নিজেই ভাবিব লাগিব যে কি মই আজি দুটকা ইনকম কৰি মই ঘৰখন কেনেকৈ চলাওঁ আৰু মই কেনেকৈ ল'ৰা ছোৱালী পোহপাল দিওঁ আৰু মই কেনেকৈ সম্পূৰ্ণৰূপে ঘৰখন দাঙি ধৰিব পাৰোঁ সেইটোকে চিন্তা কৰি মহিলাই আগবাঢ়ি গৈছে আৰু তেনেকৈ আমাৰ গাঁৱত তেনেকৈ গৈছেও কৰিছেও আৰু সম্পূৰ্ণৰূপে সংসাৰ চলায়ো আছে ঠিক তেনেকৈ মই এতিয়া বৰ্তমান দোকান অকণমান সৰুকৈ দি হ'লেও আজি কিবা এটা ইনকম কৰি খাই বৈ আছোঁ আৰু সুখী পৰিয়াল বুলিয়ে ক'ব লাগিব আৰু এওঁ দুটকা ঘটিছে তেওঁ মানে ইনকমৰ ইনকম কৰি দুয়ো মিলাই আমি সম্পূৰ্ণৰূপে ঘৰখন দাঙি ধৰিছোঁ আৰু ল'ৰা ছোৱালীকো আজি তেনেকৈয়ে পঢ়াইছোঁ আৰু স্কুল যোৱাৰপৰা আদি কৰি আৰু তো ঘৰৰ বহুত মানুহৰ কি আৰু জানেই ঘৰখনত ঘৰ এখন চলাবলৈ হ'লে কিমান পইচা লাগে কি কৰিব লাগে ঠিক তেনেকৈ মই সম্পূৰ্ণৰূপে ঘৰখন চলাই আছোঁ আৰু আমাৰ ঠিক তেনেকৈ আমাৰ ইয়াত কেইবাগৰাকীও মহিলাও তেনেকৈ আমাৰ ঘৰ চলাই সম্পূৰ্ণৰূপে দায়িত্ব পালন কৰি গৈছে আৰু ঘৰ চলাই গৈছে আৰু মানুহজনেও দুটকা ইনকম কৰি তেওঁলোকে সম্পূৰ্ণৰূপে ঘৰ চলাই গৈছে আৰু তেনেকৈয়ে চলাই যাব আৰু ইনকম কৰিবলৈ গ'লেহে তেওঁলোকে সুখৰ সুখেৰে ঘৰ চলিব আৰু সুখ মনে খাই বৈ জীয়াই থাকিব পাৰিব সেইটো কাৰণে ময়ো তেনেকৈয়ে চলি আছোঁ